ভিডিঅ' গেম মানে মই পাব্জি খেলাওঁ আৰু ফ্ৰি ফায়াৰ খেলাওঁ পাব্জীত হ'ল এনেকুৱা প্ৰথমতে ডেৰ জি বি আছিলে গেমখনৰ তাৰ পাছত পাব্জীখন ইনষ্টল কৰি তাৰ পিছত তাত এটা ফাইল আহে সেই ফাইলটো ইনষ্টল কৰিব লাগে তাৰ পিছত মানে মবাইল নম্বৰ বা মবাইল নম্বৰেদি হেৰি কৰিব পাৰি লগ ইন কৰিব পাৰি নহ'লে আপোনাৰ জি মেইল একাউণ্ট লাগে নহ'লে ফেচবুক আই ডি লাগে সেই দি ইনষ্টল কৰিলে তাকো লগ ইন কৰিলে আপোনাৰ ফেচবুকৰ লগ ইন কৰিলে ফেচবুকেদি লগ ইন কৰিলে আপোনাৰ ফেচবুকত আৰু কোনে কোনে খেলায় সেইবোৰৰ নাম আহে সেইবোৰক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব পাৰি সিহঁতৰ লগত খেলিব পাৰি যেনেকে টি ডি এম থাকে ধৰ এখন ডাঙৰ ৰেংকিং থাকে এখন সৰু ৰেংকিং থাকে তাৰ পিছত এনেকে আৰু চাৰিটা স্কোৱাৰ্ড হৈ খেলিব পাৰি চ'ল' খেলিব পাৰি দুৱ' খেলিব পাৰি তাৰ পিছত সেনেকে যিমানে খেলি থাকে সিমানে আমাৰ ৰেংক ৰেংক পুছ হয় প্ৰথমতে আহে প্লেটিনিয়াম তাৰ পিছত আহে গোল্ড তাৰ পিছত আহে ডাইমণ্ড তাৰ পিছত প্ৰথমতে ব্ৰঞ্জ আহে তাৰ পিছত আহে প্লেটেনিয়াম তাৰ পিছত আহে গোল্ড তাৰ পিছত ডাইমণ্ড তাৰ পিছত তাৰ পিছত সেই আহে তাৰ পিছত ফ্ৰি ফায়াৰ ফ্ৰি ফায়াৰতো ঠিক তেনেকুৱাই ফ্ৰি ফায়াৰ গেমত ৰেংকটো অলপ কম হয় কিন্তু ঠিক তেনেকুৱাইয়ে আৰু পাব্জীতচে ফ্ৰি ফায়াৰখন ফাৰ্ষ্টত ওলোৱা আগতে ওলাইছিলে ত' মই ফ্ৰি ফায়াৰো খেলাওঁ ফ্ৰি ফায়াৰত ঠিক তেনেকুৱাই লগ ইন কৰা হেৰিতো প্ৰ'চেছটো ফ্ৰি ফায়াৰটো হেৰি স্কোৱাৰ্ড খেলিব পাৰি দুৱ' খেলিব পাৰি চ'ল' খেলিব পাৰি ফ্ৰি ফায়াৰত বি আৰ ৰেংক এখন হৈছে বি আৰ ৰেংক এখন হৈছে ক্লাচিক স্কোৱাৰ্ড এখন আছে নৰ্মেল স্কোৱাৰ্ড তাৰ পিছত এখন আছে ক্লাচিক তাৰ পিছত সেনেকে জম্বি এখন আছে তাৰ পিছত সেনেকে তাতো ফ্ৰেণ্ডত ফ্ৰেণ্ডৰ লগত কানেক্ট কৰি খেলিব পাৰি আৰু যিমানে আপুনি খেলি খেলি থাকে ৰেংকত সিমানে আপোনাৰ ৰেংক বাঢ়ি থাকে প্ৰথমতে আহে ব্ৰঞ্জ তাৰ পিছত আহে প্লেটিনাম তাৰ পিছত আহে গো'ল্ড তাৰ পিছত আহে ডাইমণ্ড তাৰ পিছত আহে হিৰ'ইক তাৰ পিছত আহে মাষ্টাৰ তাৰ পিছত আহে গ্ৰেণ্ড মাষ্টাৰ ইয়ালৈকে আছে ৰেংকটো আপুনি খেলি যিমানে খেলে সিমানে ৰেংক বাঢ়ি যায়